পোন্ধৰ তিনি দুহেজাৰ চৌব্বিছ চৌব্বিছ দুই দুহেজাৰ চৌব্বিছ এক ছয় দুহেজাৰ ঊনৈছ তিনি আঠ দুহেজাৰ ওঠৰ পাঁচ ন দুহেজাৰ দুই